খাৰিপ শস্য হিচাপে মই ধান খেতি অৰ্থাৎ শালি ধানৰ খেতিৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ এই শালি ধানবোৰ আহাৰ শাওণ মাহত মই ৰোপণ কৰোঁ ইয়াৰ বাবে শালি ধানবোৰৰ কঠিয়া আঘোণ পুহ মাহত শস্য চপোৱাৰ পাছত মই পিভাৰ্ছন কৰোঁ আৰু কঠিয়া হিচাপে সযতনে ভঁৰালত ৰাখোঁ জেঠ মাহত এই কঠিয়া হাল বাই কঠিয়াতলিত সিঁচি ৰাখোঁ কঠিয়া ডাঙৰ হোৱাৰ লগে লগে হাল বাই বোকা কৰা মাটিত সেই কঠিয়া ৰোপণ কৰোঁ